অঁ হেল্ল' ক'ৰপৰা হৈছে বাৰু হয় হয় কাক বিচাৰিছে বাৰু অঁ কওক বাৰু অঁ মই মহিলা সমিতিৰ মানে সৰু সুৰা সাহাৰ্য কৰিবপৰা এগৰাকী মহিলা মহিলা সমিতিয়ে সৰু সুৰা কাৰোবাৰ যদি অসুবিধা হৈছে কিবা কিবি এইবিলাক কওকচোন অঁ কওক বাৰু

হয় নেকি আপুনি চৰকাৰৰপৰা সাহাৰ্য পাইছে নাই সা সুবিধা চৰকাৰে আজিকালি বহুতো আঁচনি উলিয়াইছে নহয় মহিলাসকলৰ কাৰণে সেইবিলাক সুবিধা আপুনি পায়নে নাপায় হয় হয় আৰু আপুনি কণট্ৰলৰ চাউল আই ৱাই ঘৰ সেইবিলাক আপুনি পাইছেনে নাই পোৱা

হয় আপুনি যিমান পাৰো মানে আপুনি আহিবচোন বাৰু মোৰ ওচৰলৈ মই যিমান পাৰোঁ সহায় কৰিম আপোনাৰ যদি আপুনি অঁ আই ৱাই ঘৰ সেইবিলাক পোৱা নাই মই ধৰি লওক যিমান পাৰোঁ সহায় কৰিম আৰু দিয়বলৈ চেষ্টা কৰিম আই ৱাই ঘৰ চৰকাৰৰপৰা তেনেকৈ আৰু অসুবিধা অঁ মানে অঁ কওকচোন

হয় হয় ময়ো মানে যিমান পাৰু সহায় কৰিম আৰু চৰকাৰৰ বাবে অঁ আই ৱাই ঘৰ সাজি আপুনি বেলেগে থাকিব ধৰি লওক আজিকালিতো একো অসুবিধা নাই চৰকাৰে অঁ কাৰেণ্টৰ কাৰেণ্টৰ ব্যৱস্থালৈকে কৰি দিছে মহিলাসকলৰ কাৰণে অৰুণোদয় আঁচনি আকৌ কণ্ট্ৰলৰ চাউল দিছে আৰু থাকিবলৈ ঘৰ দিছে আৰু মানে বহুতো সা সুবিধা দিছে ধৰি লওক পানীৰপৰা কৰি কেনে আপোনাৰ বৃদ্ধা আশ্ৰমো তেনেকৈ আছে যদিহে আপুনি অসুবিধা পাইছে তেনেহ'লে আপোনাক বৃদ্ধা আশ্ৰমতো আপুনি যদি ইচ্ছা কৰে এটাতো আপোনাক মানে কি যোগাযোগ কৰি দি আপোনাক থকাৰ ব্যৱস্থা কৰি দিব পাৰোঁ যদিহে আপুনি ইচ্ছা কৰে যদি থাকোঁ থাকোঁ বুলি মই বৃদ্ধাশ্ৰমত তেনেকৈ হয়

হয় হয় হয় হয় মই যিমান যিমান পাৰোঁ মানে এনেকৈয়ে সহায় কৰিবলৈ সহায় কৰি আহিছোঁ বাৰু তেনেকুৱা অসুবিধা পোৱা মহিলাসকলক তেখেতসকলক কাৰণে কিছুমানে অৰুণোদয় নাপায় অৰুণোদয় কাৰণে কৰি দিছোঁ আৰু এই চৰকাৰী চাউল পোৱা সেইটোও কৰি দিছোঁ ঘৰো কৰি দিছোঁ বহু মানে মহিলাই মানে এনেকৈ ঘৰত অশান্তি হৈ থকাৰ কাৰণে অকলশৰে এনেকৈ থাকিবলৈ বিচাৰে মই সেইখিনি সা সুবিধা যিমান পাৰোঁ কৰি দিছোঁ আৰু হ'ব একো নাই আপুনি আহিব হেৰি মই আপোনাক লগ কৰিম লগ কৰি যিমান পাৰোঁ সুবিধাটো কৰি দিম অঁ ঠিক আছে ৰাখিছোঁ আহিব আহিব আহিব মই যিমান পাৰোঁ সহায় কৰিম ঠিক আছে